আপুনি মৃগাংক ভূঞা হয় অ' আপুনি মই ভানুপ্ৰিয়াই কৈ আছোঁ মই তেজপুৰৰ পৰা কৈ আছোঁ আপুনি আপোনাৰ ঘৰ গহপুৰ ন আপুনি ফুটবল খেলিছিল আগতে অ' এতিয়া খেলেনে প্ৰফেচনেলি আপুনি ক'ত শিকিছিলে বাৰু এনেই মানে কচিং লৈছিলেনে ফুটবলৰ কাৰণে

অ'কে অ' আপুনি এতিয়া মানে মানে বেলেগক শিকাইনে এনেকৈ যদি

অ' মানে মোৰ দাদৰ ল'ৰা শিকিব বিচাৰিছিলে ফুটবল সিহঁতৰ গ্ৰুপ এটা আছে চাৰি পাঁচজন ল'ৰা আছে নহয় বিশ্বনাথ চাৰিআলিৰে হয় আপুনি ইয়াত আহি শিকাই দিব পাৰিব নেকি সিহঁতক মানে ষ্টেডিয়ামত অ' নহয় আপুনি যদি পাৰে এটা ক'চিং ইনষ্টিটিউটে খুলিব পাৰিব ইয়াত পাৰমিচন লৈ পেলাই ষ্টেডিয়ামতে শিকাব পাৰিব অ' ক্লাছ ছিক্সত আছে এতিয়া

অ' অ'কে অ' নহয় মোক মানে আপোনাৰ আপোনাৰ নম্বৰ দাদা এজনে দিছিলে আপুনি শিকাই বুলি সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ

অ' ঠিক আছে আপুনি যদি বিশ্বনাথ চাৰিআালিফালে শিকাই আপুনি ফোন কৰিব এইটোৱে মোৰ নম্বৰ হয় অ' ঠিক আছে দিয়ক থেংক ইউ